শিক্ষকসকলে স্কুলত বৰ্তমান স্কুলীয়া পাঠ্যক্ৰমৰ উপৰিও স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক নীতি শিক্ষা শাৰীৰিক মানসিক আৰু ধৰ্মীয় তথা সামাজিক দিশবোৰো শিকাব লাগে এখন সমাজত কেনেদৰে বাস কৰে বা কি নীতি নিয়মৰ মাজেৰে চলিব লাগে এই সকলোখিনি শিক্ষা স্কুলৰ মাধ্যমেৰে পালে ল'ৰা ছোৱালী উপকৃত হ'ব আৰু বৰ্তমান সময়ত স্কুলৰ কিছু কিছু বস্তু এৰি দিয়া হৈছে যেনে ধৰক আগৰ ল'ৰা ছোৱালী যি এচাৰিৰ মূৰত শিক্ষা সেইখিনি এৰি দিয়া হৈছে আৰু যি ল'ৰা ছোৱালীক ধমকি গালি গালাজ দি শিক্ষা দিয়া হয় সেইখিনিও এৰি দিয়া হৈছে কিয়নো সেইখিনিৰ জৰিয়তে ল'ৰা ছোৱালীয়ে ভয় খাই আৰু কিছু কিছু ল'ৰা ছোৱালীয়ে হাৰ্ট ফেইল কৰাৰ দৰে হয় তাৰ উপৰিও অভিভাৱকসকলে মাৰ পিত আৰু গালি শপনি দিলে বহুত কিছু ক্ষেত্ৰত শিক্ষকক জগৰীয়া কৰে সেয়েহে মই ভাবোঁ স্কুলৰ পাঠ্যক্ৰমত সেইখিনি ধৰা নীতি শিক্ষা সামাজিক শাৰীৰিক মানসিক এই বস্তুখিনি সোমাব লাগে আৰু এৰি দিয়া বস্তু হৈছে ল'ৰা ছোৱালীক পিটা আৰু গালি গালাজ দিয়া